প্ৰযুক্তিবিদ্যাৰ উন্নতি ক'বলৈ গ'লে প্ৰযুক্তিবিদ্যাই আমাক বিভিন্ন ধৰণে সহায় কৰিছে আপুনি চাওক এতিয়াৰ পৰা ত্ৰিছ বছৰ আগত চাব গ'লে যেতিয়া ঊনৈছশ নব্বৈ চনমান আছিল তেতিয়া হয়তো আমাৰ জন্ম হৈছিল আৰু একদম সৰু আছিলোঁ একো বুজি পোৱা নাছিলোঁ তো সেইখিনি সময়ত এটা সাধাৰণ ফোনকলৰ বাবেও বহুত দীঘলীয়া লাইন পাতিব লাগিছিল আৰু বহুত খৰচী আছিল এতিয়াতো আজিকালি বহুত হেৰি হৈছে কিবা আপুনি এটা ওৱান নাইনটি নাইন কওক বা কিবা এটা পেক ভৰালেই আপুনি আনলিমিটেড কথা পাতিব পাৰিব আৰু ভিডিঅ' কলৰ জৰিয়তে ফেচ মানে মুখখনো দেখা কৰিব পাৰিব কিন্তু সেইটো যুগত এক মিনিট কল কৰিলে আপোনাৰ ধৰক এক টকা বা দুই টকা পি চি অত বিল উঠিছিল তো সেইখিনিও জৰিয়তে বহুত মানে সহজলভ্য হ'ল মানুহৰ জীৱনটো আৰু আগতে কেতিয়াবা মানে যাতায়াতৰো ভাল ব্যৱস্থা নাছিল তো দূৰ দূৰণিলৈ যাওঁতে বহুত প্ৰবলেম হৈছিল দূৰ দূৰণিত কোনোবা আত্মীয়সজন থাকিলেও সিহঁতৰ খবৰ লোৱাটো অসুবিধা হৈ পৰিছিল বা সিহঁতৰ ঘৰত যোৱাটো বা সিহঁতক কেতিয়াবা চাব ইচ্ছা গ'লেও মানে নোৱাৰিছিলোঁ কাৰণ সময়ৰো অভাৱ আছে আৰু যাতায়াতৰো সুচল অৱস্থা নাছিল কিন্তু আজিকালিতো কিমান সোনকালে ট্ৰেইনৰ ব্যৱস্থা হৈছে আজিকালি বন্দে ভাৰত হৈছে যিখিনি সময় আমি সাত আঠ ঘণ্টা লাগি যায় বন্দে ভাৰতৰ জৰিয়তে আমি ক'বলৈ গ'লে সেইখিনি তিনি ঘণ্টাতে গৈ পাব পাৰোঁ তো প্ৰযুক্তিয়ে বহুত সহজলভ্য কৰি দিছে মানুহৰ জীৱনখিনি আৰু ক'ব গ'লে ঘৰতে বহি আপুনি বিদেশৰে কওক বা য'তে হওক যিকোনো মানুহৰ মুখ চাব পাৰে মুখ চাই চাই কথা পাতিব পাৰে মানে আত্মীয়ৰ লগত মানে অহা যোৱা নাথাকিলেও আপোনাৰ ঘৰত আপুনি ভিডিঅ' কলৰ জৰিয়তে তেওঁলোকৰ খা খবৰটো ভালকৈ ল'ব পাৰে আৰু প্ৰযুক্তিবিদ্যাই ইণ্টাৰনেট আৰু সেই ক'ব গ'লে ইণ্টাৰনেট আৰু স্মাৰ্টফোনেই মেইনলি ব্যৱহাৰ হয় হয়তো মোৰ কৰ্মৰ লগত জড়িত কিছুমান কামৰ বাবে বা কেতিয়াবা হয়তো মানুহে কিমান টাইম আৰু কাম কৰি হেৰি কৰিব কেতিয়াবা মনোৰঞ্জনৰ বাবে ব্যৱহাৰ কৰোঁ এই ইচ্ছা গ'ল কেতিয়াবা মই অলপ টি ভিটোৱে চাই দিওঁ বা ইউ টিউবেই চাই দিওঁ সেনেকুৱা আৰু কিছুমান কথা আৰু ইণ্টাৰনেটটো আজিকালি বহুত এটা ডাঙৰ মানে অৱদান হয় মানে আশীৰ্বাদ স্বৰূপেই ক'ব লাগিব মানৱ জগতৰ কাৰণে কাৰণ ইণ্টাৰনেটত এনেকুৱা একো বস্তু নাই আপুনি বিচাৰি নাপাব ইণ্টাৰনেটত ক'বলৈ গ'লৰ আপুনি পে'মেণ্ট কৰিব পাৰে যিকোনো বস্তু অনলাইন অৰ্ডাৰ কৰিলে আপোনাৰ ঘৰত মানে ঘৰত আহিয়ে আপোনাক দি দিব পাৰ্ছেলটো আনি পেলাই তাৰ পিছত হোটেল বুকিং হওক বা বেংকিং হওক আপুনি মোবাইলত এক মিনিটত পইচা যাৰ পৰা তাৰ মানে যাকেই ইচ্ছা তাকে পঠাই দিব পাৰে আপুনি বেংকত যাব নালাগে বেংকত গৈ লাইন পাতিব নালাগে মানে বহুত যিটো মানে ঝনঝত ঝামেলা যিটো আছিল অসুবিধা আছিল সেইটো নোহোৱা হৈ গৈছে বৰ্তমান আৰু বজাৰ কৰিব লাগিলে আজিকালি বজাৰো কিছুমান এপৰ থ্ৰো পোৱা যায় বিগ বাস্কেট বা সেনেকুৱা কিবা সিহঁতক কিবা অৰ্ডাৰ দিলে বা জিঅ' মাৰ্টতত কিবা অৰ্ডাৰ দিলে আপোনাৰ ৰাচনৰ সমগ্ৰীবোৰ ঘৰত আহি পেলাই দি যায় তো একো প্ৰবলেম নাই আৰু সিহঁতে কিছুমান ডিচকাউণ্টো দিয়ে তো কম দামতে পোৱা যায় আপুনি এতিয়া তেল খৰচ কৰি গ'লে দোকানত যাব লাগিব গৈ পেলাই আকৌ বস্তুখিনি ল'ব লাগিব কঢ়িয়াব লাগিব আপোনাৰ লগত এইখিনি কিছুমান কিছুমান মানুহৰ কাৰণে সেই যদি কিছুমান অঞ্চলত বিকলাঙ্গ আছে সিহঁতৰতো এইখিনি কাম কৰোঁতে বহুত সমস্যা হ'ব পাৰে কিন্তু সিহঁতে মানে ফোনৰ জৰিয়তে মানে এইখিনি বস্তু সহজলভ্যভাৱে উপলব্ধ হৈ যাব তেওঁলোকৰ কাৰণে তো আৰু এইখিনিয়ে আৰু ইয়াতকৈ বেছি ক'বলগা নাই